হয় খুৰী আপুনি নৰসিংহ আশ্ৰম যাব নেকি মৰিগাঁওৰ অ' অ' অ' এনে যাব আপোনাৰ দহজনমান মানুহ যাব আপোনাৰ আপোনাৰ ধৰি লওক দহ তাৰিখ মানে যাব আৰু মানে মায়ে আপোনাক লগ ধৰিবলৈ মানে ফোন কৰিবলৈ দিছিলে আৰু যায়নে নেযায় তেওঁ পইচাটো এনেই কমকৈয়ে উঠোৱা হৈছে মানে যিহেতু দুদিন বা তিনিদিনমানকৈ থকা হ'ব এক হেজাৰ টকাকৈ উঠোৱা হৈছে অ' যিহেতু মানে অলপ আজিকালি খৰচো আছেতো আৰু আপোনাৰ গাড়ীও লৈ ডাঙৰ লৈ যাব লাগিব সেইকাৰণে অলপ মানে খৰচটো বেছি হয় আৰু আপোনাৰ এনে দুদিনমান থকা হ'ব দুদিন বা তিনিদিন এনেকুৱা লগতে আপোনাৰ খোৱা বোৱাও সকলো দিয়া হ'ব দুদিন তিনিদিনৰ যিমানদিন থকা হয় সেই দুদিন তিনিদিন আৰু মানে লগতে আপোনাৰ সেইকিটাদিন তাতে গৈকেনে অলপ আৰু বেলেগ জেগাতো অলপ ঘূৰা ফুৰা কৰা হ'ব সকলোতে ঘূৰা ফুৰা কৰি লৈ অনা হ'ব এনেকুৱা আৰু

অ' অ' আপুনি এটা কাম কৰিব নহ'লে পইচাটো সোনকালে দি দিব যিহেতু মানে আগতে উঠোৱা হয় আও উঠোৱা হ'লে আপোনাৰ সোনকালে পইচাটো দি দি অনলাইন নাইবা কোনবাক কাবাক পঠাই দিকেনে পইচাটো দি দিলে ভাল আছিল মানে যিহেতু বজাৰ অ' আপুনি অনলাইন নাইবা জি জি পে' বা এনেকুৱা গুগুল পে'ত দি দিব পাৰিব আপুনি ঠিক আছে ঠিক আছে তেনেহ'লে কনফাৰ্ম কৰিছোঁ